হাঁহ মই হাঁহৰ কণী উমনি দিওঁ হাঁহৰ কণী সাধাৰণতে ওলাবলৈ এমাহমান লাগে এমাহমান লাগে হাঁহ কণী পোৱালি উলিওৱাৰ পিছত মই ধুনীয়াকৈ ৰাখোঁ সজাত বান্ধো বস্তা দি ধুনীয়াকৈ থওঁ তাত ধুনীয়াকৈ ৰাখোঁ হাঁহৰ কণীবিলাক সাধাৰণতে মাজত এবাৰ দুবাৰ পৰীক্ষা কৰি চাওঁ পানীত তিয়াই চাওঁ তাৰপৰা আকৌ দিওঁ আকৌ হাঁহ হাঁহৰ কণী সাধাৰণতে কুকুৰাই কম দিনত উলিয়াই আৰু ধুনীয়াকৈ উলিয়াই পোৱালীখিনি ধুনীয়াকৈ কুকুৰাইহে চায় ডাঙৰ হয় সোনকালে চাব পাৰিলে আৰু উমি হওক হাঁহ কণী উমনি দিলে হোমি হয় তাত হোমি হ'লে মানে আমি দৰৱ দিওঁ দৰৱ দিলে হোমিবিলাক আঁতৰি যায় কেতিয়াবা দৰৱ আনিবলৈ সময় নহ'লে মানে মানুহজনক পঠিয়াই দিওঁ মানুহজন ঘৰত নেথাকিলে তেতিয়া কাৰোবাক হতুৱাই হ'লেও আনোঁ নহ'লে বেছি উপায় নহ'লে গাঁৱলীয়া পচতীয়া পাত দিওঁ তেতিয়া হোমিবিলাক আঁতৰি যায় হাঁহ কণী গৰমদিনত এমাহমান লাগে কাৰণ গৰমটো বেছি পাই থাকে ঠাণ্ডাদিনত অকণমান বেছিকৈ লাগে ঠাণ্ডাদিনত অকণমান ঠাণ্ডা হৈ থাকে তেনেদৰে কুকুৰা পোৱালি উমনি দিয়াওঁ উমনি দি ধুনীয়াকৈ ঢাকি থওঁ সজাত তাৰপৰা চফা কৰোঁ সেইবিলাক তাত হোমি হ'লে ধুনীয়াকৈ দৰৱ দিওঁ কুকুৰা পোৱালিবিলাক ধুনীয়াকৈ কুকুৰা পোৱালি সাধাৰণতে চৈধ্য পোন্ধৰ দিনতো ওলায় গৰমদিনত বেছি দিন নালাগে ঠাণ্ডাদিনত অকণমান দিন লাগে বেছি কাৰণ ঠাণ্ডাদিনত বেছি অকণমান ঠাণ্ডা পোৱা কাৰণে বেছি সময় লয় গৰমদিনত গৰম হৈ থকাৰ বাবে গৰম যিমান গৰম পায় তাত সিমান ধুনীয়াকৈ হয় আৰু উলিওৱাৰ পিছত আমি সজাৰে বান্ধি থওঁ জেগাবিলাক চফা কৰোঁ হোমি হ'লে তাত দৰৱ দিওঁ ভালকৈ দৰৱ পাতি দিলে হোমিবিলাক নাইকিয়া হয় আৰু কুকুৰা পোৱালিবিলাক ডাঙৰ কৰোঁ তাৰপৰা বিকো বিকি পেলাই তাৰ পইচাৰে আমি আকৌ ঘৰ চলাব পাৰোঁ তাৰপৰা ঘৰ চলাওঁ কুকুৰা পোৱালি সাধাৰণতে আমি বেছিকৈ চাবলগীয়া হয় কাৰণ বহুত বেমাৰ হয় কুকুৰা পোৱালি বেমাৰ হ'লে দৰৱ খুৱাওঁ বেমাৰ হ'লে বগা বগাকৈ হাগে তাত দৰৱ আনি দিওঁ তেতিয়া খোৱালে আমি আগতীয়াকৈ দৰৱ খুৱাওঁ বেমাৰ হোৱাৰ আগত বেমাৰ হোৱাৰ ওচৰত দৰৱ দিলেও কুকুৰাবিলাক ইমান ভাল হৈ নাযায় বেছিভাগেই মৰে সেইকাৰণে আগতীয়াকৈ দৰৱ পাতি খুৱাওঁ আৰু হাঁহৰ কণী আমি বেলেগৰপৰাও আনোঁ আনি উমনি দিওঁ তাৰপৰা কিছুমান আধিও কৰোঁ আৰু আজিকালি কণী উমনি দিয়াত বহুত উপায় ওলাইছে ইলেক্ট্ৰনিক তাত কিছুমান বেজী দিলেও হয় কাৰেণ্টত হাঁহ কণীবিলাক অকণমান দিন লাগে কাৰণ হাঁহৰ কণীবিলাক অকণমান বেছি টান থাকে সেইকাৰণে মাহটো বেছি লয় হাঁহৰ উমনি দিয়াৰ সময়ত আমি মাজে সময়ে চাই থাকোঁ মাজত অকণমান তিয়াই দিওঁ মাজত তেনেদৰেও কৰোঁ হাঁহৰ যত্ন হাঁহৰ কণীবিলাক কুকুৰাক দিলে বেছি ভাল সোনকালৈ উলিয়াই আৰু কুকুৰা ভালদৰে ডাঙৰ দীঘল কৰে হাঁহতকৈও হাঁহে দূৰ পানীত চৰিব লাগে পানীত চৰিলে ভাল যিমান পানী চানী পায় তেতিয়া বেছি ডাঙৰ হয় বামত চৰিলে কেঁচু খোৱাব লাগে কেঁচু খান্দি দিওঁ কেঁচু খালে হাঁহ পোৱালি ডাঙৰ হয় প্ৰায় কেঁচু খান্দি দিয়া হয় তাৰপৰা হাঁহৰ পোৱালি প্ৰথম ওলাওঁতে চাউল পাত খুন্দু চাউল দিওঁ পিছত ডাঙৰ হ'লে গোটা চাউল দিওঁ তেনেদৰেই ডাঙৰ হয় হাঁহৰ হাঁহ পোৱালিবিলাক ডাঙৰ হ'লে বিকো আমি ভাল দাম পাওঁ লোকেল হাঁহ তেনেদৰে বিক্ৰী কৰি ডিম হাঁহৰ পোৱালিবিলাক ডাঙৰ হ'বলৈ অকণমান দিন লাগে কিন্তু কুকুৰা পোৱালি ইমান দিন নালাগে কুকুৰা বহুত ইমান যত্ন ল'ব নালাগে ডাঙৰ হ'লে মাকে চৰায় আমি কুকুৰ পোৱালি বেমাৰ আজাৰৰপৰা চাবলৈ বচাবলৈ আগতীয়াকৈ দৰৱ পাতি খুৱাওঁ ডাঙৰ কৰোঁ নহ'লে বিকো তেনেদৰে চলোঁ আৰু বেলেগৰপৰাও আনি আমি আধি কৰি লওঁ হাঁহ পোৱালি তেনেদৰে চাফাচিকুণ কৰোঁ গড়াল চৰাল গড়ালবিলাক হেৰি দিওঁ ভালদৰে নহ'লে হোমি হয় লেতেৰা হয় তেতিয়াহ'লে হাঁহ পোৱালিবিলাকৰ বেমাৰ হয় কুকুৰা পোৱালিবিলাকৰ বেমাৰ হ'লে মানে আগতীয়াকৈ যত্ন লওঁ তেনেদৰে হয় হাঁহ পোৱালি উমনি দিয়া টাইমত বাৰ দলে সজাত খেৰ দি ধুনীয়াকৈ দিওঁ তাৰপৰা ওলোৱাৰ পিছত ধুনীয়াকৈ চফা কৰি বস্তা পাৰি ধুনীয়াকৈ ৰাখোঁ তেনেদৰে কৰিলে হাঁহ পোৱালিবিলাকৰ বেমাৰ নহয় আৰু হাঁহ পোৱালি কুকুৰাক উমনি দিলে অতি সোনকালেও হয় তেতিয়া মানে ডাঙৰ হয় কুকুৰাই ভালদৰে চায় তেনেদৰে হয় হাঁহ পোৱালি বিকি আমি বহুত পইচা পাওঁ হাঁহৰ ওপৰত বিকি দিওঁ সৰুতে বিকিলেও মানুহে নিয়ে তেনেকৈ ডাঙৰ কৰি ল'বলৈ তেনেকৈ উলিয়াই দিওঁ তেনেদৰেও হয় হাঁহ কুকুৰা পোৱালিত সাধাৰণতে উমনি দিয়া সময়ত ভালদৰে দিব লাগে সজাত মাকজনীক চাউল তাউল দিব লাগে তেনেদৰে কৰিলে ভাল কুকুৰা পোৱালি চাফা এই কুকুৰাৰ পোৱালি ডাঙৰ কৰি বিকো আমি তাৰপৰা পইচা পাওঁ তেনেদৰে হয় হাঁহ কুকুৰা পোৱালি চাউল দিব লাগে বেমাৰ হোৱাৰ আগত দৰৱ পাতি খোৱাব লাগে তেনেদৰে ভাল কুকুৰাৰ পোৱালিবিলাক ভালদৰে উমনি দিলে ভালদৰে হয় সজাবিলাক ভালকৈ দিব লাগে উলিয়াই সজাত ধুনীয়াকৈ বান্ধিব লাগে চাউল দিব লাগে সৰুতে খুন্দু চাউল দিওঁ তাৰপৰা সৰুতে কুকুৰা পোৱালিয়ে সাধাৰণতে খাব গোটা চাউল খাব নোৱাৰে সেইটো কাৰণে ভালদৰে যত্ন ল'ব লাগে ভালকৈ চাউল দিব লাগে পানীত তিয়াই চাউল দিওঁ তেনেদৰে ৰাখোঁ হাঁহ পোৱালিও তেনেদৰে সৰুতে উলিয়াই গড়ালৰপৰা উলিয়াই সজাত বান্ধোঁ তাৰপৰা সজাত বান্ধি ভালদৰে পানী দিওঁ চাউল দিওঁ সৰু চাউল দিওঁ খুন্দু চাউল দিওঁ তাৰপৰা গোটা চাউল দিওঁ ডাঙৰ হ'লে কেঁচু খান্দি চৰাব লাগে কেঁচু দিব লাগে পথাৰলৈ নিব লাগে পানীত চৰাই আনি আকৌ ধুনীয়াকৈ সজাত বান্ধি থওঁ তেনেদৰে থ'লে কুকুৰা হাঁহবোৰ যিমান ধুনীয়াকৈ যত্ন লওঁ তেনেকৈ ডাঙৰ হয় যিমান যত্ন ল'ব পাৰোঁ সিমান সোনকালে ডাঙৰ হয় হাঁহ কুকুৰা তেনেদৰে ৰাখিব লাগে